মোৰ তালিকাবদ্ধ কৰিব পৰা কিছুমান সহায়ক এপ যেনে প্ৰথমতেতো চবতকৈ বেছি দৰকাৰী হ'ব বুলি ক'লে মোৰ কামৰ ক্ষেত্ৰত যিহেতু মই ব্যৱসায় লগত জড়িত সেইকাৰণে কামৰ ক্ষেত্ৰত মোৰ কেলকুলেটৰটো বহুত কেলকুলেটৰ এপটো যথেষ্ট দৰকাৰী হয় তাৰ পিছত সেই এইবাৰ এই এপটোৰ জৰিয়তে আমাৰ ব্যৱসায়ৰ বিভিন্ন ধৰণৰ হিচাপ নিকাজৰ ক্ষেত্ৰত বহুত সহজতে আমি পাব পৰা এটা বস্তু আৰু য'ত কেলকুলেটাৰৰ আমি যিবিলাক আমি আগৰ পুৰণি কেলকুলেটাৰ ব্যৱহাৰ কৰিছিলোঁ তাতকৈ এতিয়া এপত যিবিলাক কেলকুলেটাৰৰ ছিষ্টেম আহিছে তো তাতে বহুত কিবাকিবি আৰু ফেচিলিটি আছে যিটোৰপৰা আমাৰ বহুত সহায়ক হয় তাৰ পিছতে আমাৰ আৰু এটা মোৰ বিশেষকৈ বেছি দৰকাৰী যেনেকুৱা ধৰি লওক গুগুল ট্ৰেঞ্চলেটৰ এপ গুগুল ট্ৰেঞ্চলেটৰ এপৰপৰা মই বিশেষকৈ যিহেতু ইংৰাজীত মোৰ অলপ দুৰ্বলতা আছে গতিকে ইংৰাজীৰ বিভিন্ন ধৰণৰ যিবিলাক এই আমাৰ কম্পানীৰ লগত ৰিলেটেড যিহেতু আমি ছাপ্লাই কৰোঁ কোম্পানীত তো কোম্পানীৰ লগত ৰিলেটেড যি বস্তুবিলাক থাকে ধৰি লওক কিছুমান লেটাৰ থাকে তো তাতে কিছুমান স্পেচিফিক চেণ্টেঞ্চ যদি মই বুজি নাপাওঁ তেতিয়া মই গুগুল ট্ৰেঞ্চলেটৰ জৰিয়তেই বহুত সহজেই মই বস্তুটোৰ বিষয়ে জানিব পাৰোঁ দ্বিতীয়তে মোৰ কিছুমান এপ যেনেকৈ নতুনকৈ এতিয়া চাত জি পি টি এতিয়া ওলাইছে চাত জি পি টিৰ জৰিয়তে মই বিভিন্ন ধৰণৰ লেটাৰ লিখাৰপৰা আদি কৰি এতিয়া মোৰ মোৰ কনষ্ট্ৰাক্যন লাইনত টেণ্ডাৰৰ ক্ষেত্ৰত বহুত এনেকুৱা কিছুমান পাছ থাকে য'ত টেণ্ডাৰখন ফৰ্ম কৰাত ফৰ্মখন ফিল আপ কৰাত মোৰ বহুত অসুবিধা হয় সেইটো এতিয়া মই ছাট জি পি টিৰ জৰিয়তে বহুত সহজতে মই এইবিলাক ফিল আপ কৰিব পাৰোঁ লগতে কেতিয়াবা যদি কমিচনাৰ লেভেলত যদি কেতিয়াবা লেটাৰ লিখিব লগা হয় ইংলিছত তেতিয়া ছাত জি পি টিয়ে মোক যথেষ্ট সহায় কৰে তো এতিয়া সহায়ক প্ৰতিদিনৰ ক্ষেত্ৰত মোৰ সহায়ক এইবোৰ এপে আৰু বহুতো আছে যেনেকুৱা এই মই প্ৰতিদিনে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ইউটিউবো এটা এপ হয় ইউটিউব ইউটিউবৰপৰা যথেষ্ট বস্তু জানিবলগীয়া আমি যদি বিচাৰোঁ তাতে সহজতে পোৱা যায় আৰু বহুতো আছে লগতে ফেচবুকতো আজিকালি ফেচবুকৰকৰ জৰিয়তে ভালৰ ভিতৰত আপুনি ফেচবুকত এতিয়া সদায় নিউজবোৰ খুব সহজতে পোৱা যায় তো নিউজৰ ক্ষেত্ৰতো আপুনি যদি ফেচবুকটো ব্যৱহাৰ কাৰণে নিউজ সদায় ধুনীয়া ধুনীয়া নিউজ আপুনি মানে একদম আপডেটেড নিউজ আপুনি পাই থাকিব তো সেইধৰণে মই ফেচবুকটো নিউজৰ ক্ষেত্ৰত মই যথেষ্ট ব্যৱহাৰ কৰোঁ এইবোৰেই আৰু এনেকুৱাই নেক্স আৰু চাওঁ কুইশ্যন কি আহে